অ নবৌ কি কৰি আছে অ ভাল নহয় ভালেই ভালেই খালো খালো আপুনি খালে অঁ অঁ কোনফালে গৈছে অঁ তাকে মই আপোনাক কথা এটা কম অ কথা এটা ক'বলৈহে ফোন কৰিছিলোঁ এই অহা সপ্তাহত এই আজিয়ে যাম ওলাব এইফালে ঘৰৰ বিশালখন খুলিছে অ অঁ ৰাসো আহিছে পূজাও আহিছে অ অঁ ময়ো তাকে কেইবাটাও বজাৰ আছে ঘৰৰ বজাৰ আছে অ অ ওলাব নহয় মই আজিয়ে যাম বুলি ভাবিছিলোঁ আজিয়ে ওলাব আবেলি আজৰি হৈ

একেলগে ভাল হয় অঁ বস্তুটো বজাৰত নতুনকে বহিছে চাই চিতি আনিব পাৰিম ভালকে সস্তাত পালে কাপোৰ দুযোৰ তিনিযোৰ মানেই ল'ম বাৰু আৰু ঘৰৰ বস্তু কাপ প্লেট প্লেট ছেট দুটামান ল'ব লগা আছে এতিয়া ল'ৰাও এতিয়া ঠাণ্ডাদিন আহিছে যে

অঁ

অঁ অঁ

তাকেহে মই এই বোৱা কাপোৰহে ল'ম ল'লে মই হেৰি কাপোৰবোৰ নলও এইবোৰ ফেঞ্চি কাপোৰবোৰ বৰকে ভাল নাপাওঁ বোৱা কাপোৰবোৰ ভাল লাগে ভাল নালাগে বোৱা কাপোৰহে পাৰিলে ভাল পালে দুযোৰ তিনযোৰ মানেই লৈ দিম

ঠাণ্ডাটো পৰিছে যে এতিয়া মানুহজনেও হেৰি আনিবলে কৈছিলে হাফ পেন দুটামান আৰু কিবা আপুনি আপুনি আৰু কিবা কিবা ল'বনে অঁ মাছ আনিব অ তাকেহে খোৱা বস্তু বজাৰ কৰিব লাগিব আছে বজাৰ অকণমান সোনকালে ওলাব ও সোনকালে যাম বিয়ালে কিমান সময়ত যাব বিয়া কাইলেহে অ হয় অঁ তাকেহে সহায় কৰি দিব পাৰিব অলপ আজিয়ে গ'লে ভালহে হ'ব আহোঁতে মই পাৰ্লাৰখনতো সোমাই আহিমচোন দেৰি হ'ব নি আপোনাৰ দিনটো সময় অকমান লৈ যাম আৰু অঁ তাকেহে অ অঁ দেওবাৰে ভাল হ'ব ঘৰত এতিয়া ঘৰতে আছেনে আপুনি অ অ অঁ তাকেহে ল'ৰা আৰু ছোৱালী ঠিকে আছে নহয় অ তাকেহে অ

অঁ কোনফালে দুৱনিলে তেনেকে ভবা নাই বাৰু দুৰ্গা পূজাতে যোৰহাটৰ ফালে এপাক যাম বুলি ভাবিছোঁ যদি সুবিধা হয় যাম আৰু আপুনি যাব নি অ নবৌহঁতৰ তালে যাব অ দাদা নবৌহঁতৰ ভাল নহয় অ অ নবৌৰ ছোৱালীজনী বিয়া দিলে নি অ কেতিয়া আছিলে বিয়া অ অঁ অ অঁ তাকে ঘৰতো গৰু গাইৰ পৰা আছে নহয় জঞ্জাল

অ তাকেহে ঘৰত চোৱা চিতা কৰিবলৈ মানুহ আছে নহয় পিছত গ'লে অ অ তাকে বাৰিষা এতিয়া বিক্ৰী হয় তাকেহে খেতিপথাৰ ঠিকে হৈছে

খেতিপথাৰ অঁ হয় নেকি